নতুন প্ৰজন্মই কেৱল চাকৰিৰ আশা কৰি নাথাকি আজিৰ যুগত ব্যৱসায় কৰাটো প্ৰয়োজন হৈ গৈছে কাৰণ চাকৰি পোৱা নোপোৱাটো কোনো আশা কৰিব নোৱাৰি চাকৰি নকৰিও তেওঁলোকে যে ব্যৱসায় কৰিব পাৰি অত্যন্ত গুৰুত্ব দিয়া হৈছে সেই বিষয়ত কাৰণ আজিৰ দিনত কুকুৰা অ' হাঁহৰ কুকুৰা হাঁহ সি হওক চাই ব্ৰইলাৰ ফাৰ্ম এখন খুলি হওক নতুবা চাহ বাগান আনকি দোকান পোহাৰ কৰি দোকান পোহাৰ দিও তেওঁলোকে চলিব পাৰে ল'ৰা বুলিয়ে নহয় বিশেষকৈ ছোৱালীবিলাকেও বোৱা কটা মেচিন চিলোৱা এম্ব্ৰইডাৰী এই হেণ্ড এম্ব্ৰইডাৰী কৰিও তেওঁলোকে ঠিক লাভ কৰিব পাৰে দোকান এখন দিও অৰ্থিক লাভ কৰিব পাৰে দোকানখন দিলেও বহুত তেওঁলোকে ভালকৈ ৰাখে তাৰপৰাও আৰ্থিক উপাৰ্জন হয় হয় শাক পাচলি খেতি কৰি হ'লেও তেওঁলোকে আৰ্থিক উপাৰ্জন কৰিব পাৰে ব্ৰইলাৰ ফাৰ্ম এখন খুলিও তেওঁলোকে আৰ্থিক লাভৱান হ'ব পাৰে আৰ্থিক তেওঁলোকে ব্ৰইলাৰ ফাৰ্মখন খুলি ব্ৰইলাৰবিলাক ভালকৈ প্ৰতিপালন কৰিলে চাহ বাগান ৰুলে নতুবা ছোৱালীবিলাকে বোৱা কটা কৰিও বোৱা কটা কৰিও আৰ্থিক লাভ কৰিব পাৰে বা সাধাৰণ গ্ৰাম্য অঞ্চলত কুকুৰা হাঁহ কুকুৰা ছাগলী হাঁহ গাহৰি গাহৰি ফাৰ্মো খোলে আৰু গাহৰি ফাৰ্ম খুলিও আৰ্থিক উপাৰ্জন কৰিবপৰা হয় হয় আজিকালি চাকৰিতকৈয়ো চাকৰি নকৰিলেও মানুহে ব্যৱসায় কৰি খাব পাৰে কাৰণ সাধাৰণ গ্ৰাম্য অঞ্চলৰ মানুহে চাকৰিলৈ ৰখি থাকিলে তেওঁলোকৰ দুবেলা দুমুঠি খাবলৈ নহয় তেওঁলোকে ধানখেতি কৰি হওক চাই শস্য উপাৰ্জন শস্য সিঁচি নতুবা বোৱা কটা কৰি তোলা কৰি তেওঁলোকে তেনেকৈ খাবলগীয়া হয় চাকৰিলৈ ৰখি থাকিলে তেওঁলোকৰ নহয় সেয়েহে তেওঁলোকে তেওঁলোকে বোৱা কটা কৰি ৰুৱা তোলা কৰি বা চাহ বাগানৰ ৰুই এই লগাই তেনেকুৱা আৰ্থিক উপাৰ্জন কৰিব পাৰে সেই ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম এখন খুলিলেও তেওঁলোকৰ আৰ্থিক উপাৰ্জন হয় নতুন প্ৰজন্মই কেৱল চাকৰি কৰিহে চলিব পাৰিব সেইটো নহয় তেওঁলোকে ব্যৱসায় কৰিও জীৱনত আগ আগবাঢ়ি যাব পাৰে তেওঁলোকে ব্ৰইলাৰ ফাৰ্ম এখন খুলিব পাৰে নতুবা তেওঁলোকে চাহ বাগান এখন ৰুব পাৰে চাহ বাগানখন ৰুলেও তাৰপৰা বহুতো উপাৰ্জন হয় তেওঁলোকে চাহ বাগানখন ভালদৰে প্ৰতিপালন কৰিলে এখন আহোঁতে বহুতো চাহপাত ওলায় চাহপাত ছিঙিও বহুত পইচা পাব পাৰি আৰু দোকান এখন দোকান পহাৰ দিব পাৰে নতুবা হাঁহ ছাগলী ফাৰ্ম খুলিব পাৰে হাঁহ কুকুৰা পুহিব পাৰে হাঁহ কুকুৰা পুহিলেও তেওঁলোকৰ বহুত আৰ্থিক অৰ্থ উপাৰ্জন হয় তেওঁলোকে শস্যও কৰিব পাৰে যেনেকৈ সৰিয়হ সৰিয়হ পিচিলেও তাৰপৰা তেল তেল বিক্ৰী কৰিব পাৰে নতুবা ফাৰ্ম খুলিব পাৰে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰে ব্যৱসায় কৰিও তেওঁলোকে আৰ্থিক উপাৰ্জন কৰিব পাৰে ধৰা হওক দোকান এখন দিয়ে তেওঁলোকে চলি থাকে কাপোৰ উপহাৰ দোকান কাপোৰৰ দোকান এখন দিলে বিভিন্ন ধৰণৰ কাপোৰ কানি বিকিব পাৰে কাপোৰ কানি বিকিলেও আৰ্থিক উপাৰ্জন হয় হয় মেচিন আনি ল'লে কাপোৰ কানি চিলাবও পাৰি দুজন চাৰিজনক শিকাবও পাৰি দুজন চাৰিজনক শিকালে দুই টকা পইচা উপাৰ্জনো হয় লগতে এম্ব্ৰইডাৰী কৰিলে বা বোৱা কটা কৰিলে আৰ্থিক উপাৰ্জন হয় বোৱা কটা কৰি এখন দুখনকৈ নিজেও পিন্ধিব পাৰি আনকো বিক্ৰী কৰিব পাৰি এই এই ধৰা হওক এতিয়া এম্ব্ৰইডাৰী কৰিলেও এম্ব্ৰইডাৰী কৰিলেও ছোৱালীবিলাকৰ নিজৰ নিজে দুটকা খৰচ কৰিবলৈয়ো হয় সাঁচিবলৈয়ো হয় লগতে দুই চাৰিজনী ছোৱালীক শিকোৱাও হয় হয় আৰু কুকুৰা ফাৰ্মখন কুকুৰা ছাগলী পুহিলেও বহুতো লাভৱান হয় হয় ব্ৰইলাৰ পুহিলেও লাভৱান হয় হয় গাহৰি ফাৰ্মো খুলিব পাৰে নতুবা চাহ বাগানতো অত্যাধিক উপাৰ্জন হয় হয় আৰু ল'ৰাবিলাকেও তেনেকৈ দোকান পোহাৰ দিব পাৰে দোকানৰপৰাও বহুতো উপাৰ্জন হয় তেওঁলোকে লগতে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব পাৰে ব্যৱসায়ৰ জৰিয়তেও জীৱন যাপন কৰিব পাৰি চাকৰিৰ কাৰণে বহি নাথাকি নতুন প্ৰজন্মই কেৱল চাকৰি কৰি জীৱন যাপন কৰিম বুলি ভাবি নাথাকি সেই ব্যৱসায় কৰিব লাগে দোকান পোহাৰ দিব দোকান পোহাৰ দিব লাগে বা হাঁহ কুকুৰা পুহিব লাগে ঘৰতে ঘৰুৱাভাৱে ঘৰুৱাভাৱে হাঁহ কুকুৰা পুহি উপাৰ্জন কৰিব পাৰে দোকান পোহাৰ দি হ'লেও উপাৰ্জন কৰিব পাৰে দোকান পোহাৰ যোনে জনৰ তেওঁলোকে ছোৱালীবিলাকে মেচিন চিলাই কৰিব পাৰে বোৱা কটা কৰি উপাৰ্জন কৰিব পাৰে সেই বোৱা কটা কৰিও উপাৰ্জন কৰিব পাৰে বা বুলিও উপাৰ্জন কৰিব পাৰে ল'ৰাবিলাকে শস্য খেতিও কৰিব পাৰে তেওঁলোকে ধান চাউল ধান বিকিও তেওঁলোকে বহুত টকা ইনকম কৰিব পাৰে লগতে অকল এইবিলাক উপাৰ্জন ব্যৱসায় কৰিম সেইটো নহয় আজিৰ দিনত বহুতো উপাৰ্জন কৰিবপৰা হয় নিজেও দুই পইচা ইনকম কৰিব হয় আনকো দিব হয় ব্যৱসায় কৰি এই এই আজিৰ দিনত মৎস্য পালন কৰিব পাৰে লগতে মৎস পালনো কৰিব পাৰে মৎস্য পালন কৰিও দুই লাভৱান হৈছে কুকুৰা পুহিও লাভৱান হৈছে ব্ৰইলাৰ ফাৰ্ম খুলিও তেওঁলোকে ব্ৰইলাৰ ফাৰ্ম খুলিও ব্যৱস্থা কৰিব পাৰে আৰু এইবিলাক চাহ বাগানত অত্যাধিক তেওঁলোকে লাভৱান হ'ব লগতে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব লাগে